ৰন্ধা বঢ়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে মই প্ৰায় আধা ঘণ্টাৰ পৰা এঘণ্টা সময় অতিবাহিত কৰিবলৈ ভাল পাওঁ কিন্তু এনেকুৱা এটা দিন আহিছিল যিদিনা নেকি মই ভাবিছিলোঁ এটা নতুন ৰেচিপি বনাম সেইদিনা মই ভাবিছিলোঁ যে নতুন ৰেচিপিটো তৈয়াৰ কৰোঁতে হয়তো আধা ঘণ্টাৰ পৰা এঘণ্টা সময় প্ৰয়োজন হ'ব কিন্তু মই ভুল আছিলোঁ সেইদিনা মই ভবাতকৈ বেছি সময় ল'লে ৰেচিপিটোৱে সেইদিনা মই ঘৰৰ মানুহৰ বাবে তৈয়াৰ কৰিছিলোঁ মাংস পোলাও আৰু মাংস পোলাও বনাবলৈ যাওঁতে সৰ্বপ্ৰথমে মই গেছত কুকাৰ পাতিলোঁ কুকাৰটোতে অকণমান ৰিফাইন তেল দিলোঁ সেই ৰিফাইন তেলখিনিত মই সৰ্বপ্ৰথমে কেইটামান কাজু আৰু কেইটামান খিচমিচ দি দিলোঁ কাজু আৰু খিচমিচকেইটা ভাজোঁতেই বহু সময় লৈছিল কিয়নো কাজু আৰু খিচমিচকেইটা অকণমান ৰঙচুৱা হ'বলৈ আমি ৰখিব লাগে গতিকে কাজু আৰু খিচমিচকেইটা যেতিয়া ৰঙা হৈ পৰিছিল মই সেইকেইটা কুকাৰৰ পৰা উঠাই এটা বাটিত থৈ দিলোঁ তাৰপাছত কুকাৰত থকা ৰিফাইন তেলখিনিতে সৰু সৰুকৈ কাটি থোৱা পিঁয়াজ অলপমান দি দিলোঁ তাতে কেইটামান ইলাচি আৰু ডালচেনিও দিলোঁ পিঁয়াজখিনি মই ৰঙচুৱা হোৱলৈ ৰখি দিলোঁ পিঁয়াজখিনি তেলত ভাজি ভাজি যেতিয়া ৰঙচুৱা হৈ পৰিল তেতিয়া তাতে অকণমান চেনি আৰু অকণমান নিমখ দিলোঁ চেনি দিয়াৰ কাৰণটো আছিল যাতে পোলাওখিনিত অকণমান মিঠা সোৱাদ এটাও যাতে আহে মিঠা আৰু নিমখীয়া সোৱাদটো আহিবৰ বাবে মই চেনি আৰু নিমখ দুয়োটাই দিছিলোঁ তাৰপাছত যেতিয়া পিঁয়াজখিনি ভাজি ভাজি ৰঙচুৱা হৈছিল তেতিয়া তাতে পাঁচ মিনিটমান সময়ৰ আগত মই তিয়াই থোৱা বাচমতি চাউলকেইটা দি দিছিলোঁ মই দুকাপ চাউল তিয়াই ৰাখিছিলোঁ সেই দুকাপ চাউল কুকাৰত দিয়াৰ পাছত মই প্ৰায় আঢ়ৈ কাপ মান পানী তাতে দি দিছিলোঁ কুকাৰত আঢ়ৈ কাপ মান পানী দিয়াৰ পাছত লাহেকৈ মই কুকাৰৰ সাঁফৰখন মাৰি গেছৰ ফ্লেমটো অকণমান বঢ়াই দিছিলোঁ যেতিয়া কুকাৰৰ হুইচেল মাৰিছিল এটা তেতিয়া মই লাহেকৈ গেছটো বন্ধ কৰি দিলোঁ গেছটো বন্ধ কৰি পোলাওখিনি নমাই ৰাখিলোঁ পোলাওখিনি নমাই হোৱাৰ পাছত এইবাৰ মই আহিছিলোঁ মাংখ বনাবলৈ মাংখৰ বাবে মই গেছটো জ্বলাই লৈ সৰ্বপ্ৰথমে তাত কেৰাহিখন পাতিলোঁ কেৰাহিখনত প্ৰথমে অকণমান মিঠাতেল দিলোঁ মিঠাতেলখিনি দিয়াৰ পাছত তাতে মই পিঁয়াজ কুটি ৰাখিছিলোঁ পিঁয়াজ কাটি ৰখা পিঁয়াজখিনি মই কেৰাহিত দিয়া তেলৰ ওপৰতে দি দিলোঁ পিঁয়াজখিনি দিয়াৰ পাছত তাতে মই খুন্দি ৰখা আদা আৰু ৰচুন অলপমান দি দিলোঁ লগতে তাত যাতে অকণমান জলা সোৱাদ আহে তাৰবাবে মই দুটামান জলকীয়াও কুটি দি দিলোঁ জলকীয়াকেইটা কাটি তাত দি দিয়াৰ পাছত পিঁয়াজখিনি অকণমান সময় মই কেৰাহিতে ভাজিলোঁ ভাজি ৰখাৰ পাছত তাতে মই দি দিলোঁ অকণমান মচলা ঘৰুৱা মচলা কেইবিধমান দিলোঁ মচলা কেইবিধমান দিয়াৰ পাছত মই কাটি ৰখা সৰু সৰুকৈ কাটি ৰখা আলু দি দিলোঁ আলুখিনিৰ লগতে মই ৰাখি থোৱা ভালদৰে ধুই ৰখা মাংসখিনিও তাতে কেৰাহিত দি দিলোঁ কেৰাহিতে মাংস আৰু আলুখিনি অলপ লৰাই দিলোঁ তাৰ ওপৰতে অকণমান হালধি ছটিয়াই দিলোঁ হালধিখিনি দিয়াৰ পাছত তাতে অকণমান নিমখো ছটিয়াই দিলোঁ নিমখ ছটিয়াই দিয়াৰ পাছত লাহেকৈ মই গোটেইখিনি মিশ্ৰণ কৰি লৰালোঁ লৰোৱাৰ পাছত লাহেকৈ যেতিয়া মাংস আৰু আলুখিনি সিজিবলৈ ধৰিছিল তেতিয়া তাতে কাটি ৰখা বিলাহী অলপ দি দিলোঁ বিলাহীখিনি দিয়াৰ পিছত পুনৰ লৰাই মই কেৰাহিখনত এখন কাঁহীৰে ঢাকি ৰাখিলোঁ তাৰপাছত লাহেকৈ দেখিলোঁ যেতিয়া মাংস আলু আৰু বিলাহী সকলোবোৰ সিজি উঠিছে তেতিয়া মই লাহেকৈ গেছটো অ'ফ কৰি কেৰাহিৰ পৰা মাংসখিনি আঁতৰাই ৰাখিলোঁ তাৰপাছত মাংস পোলাও মোৰ তৈয়াৰ হৈ গৈছিল মই যদিও ভাবিছিলোঁ সেইদিনা মাংস পোলাওখিনি খুব সোনকালে হ'ব তথাপিও অকণমান সময় ভবাতকৈ বেছি লাগিল তথাপি মই প্ৰায় এঘণ্টাৰ পৰা ডেৰ ঘণ্টা সময়ৰ ভিতৰত মাংস পোলাওখিনি বনায় তৈয়াৰ কৰিছিলোঁ এয়া আছিল মোৰ এটা নতুন প্ৰচেষ্টা আৰু মাংস পোলাওখিনিও খাবলৈ খুব ভাল হৈছিল